অঁ বাইদেউ আপুনি ক'ৰপৰা কৈছি হে

অঁ মই অঁ বাইদেউ অঁ বাইদেউ ৰ'ব হে ৰ'ব কিয় কিয় সেনে কৰে ৰ'ব চোন ৰ'ব এই বাইকখনৰ চাকা পামচাৰ হৈছি হে বাইদেউ আধা ৰাস্তাত ৰখি থাকবা লাগা হৈছি অঁ বাইদেউ গধূলাকলেকি দিলে নহ'ব নেকি এ বাইদেউ মেচেজটোতো যায় দে চোন দে আমিতো দিবা পাৰবা লাগব না ইমান দূৰ যাব লাগব সেই বাইকত চাকা পামচাৰ হৈছি ভাল কৰি আছোঁ বাইদেউ অলপ বুজি পাওক হে কথাটো হেততেৰিকা বাইদেউ আপোনালোকৰ দৰে দহটা কাষ্টমাৰে এনকে কৰবা ধৰছি কমপ্লেইন কৰব ধৰছি কি কৰোঁ এতিয়া মাথা চাথা গৰম কৰি দিছে আপোনালোকে অঁ অঁ বাইদেউ শুনকনা এই কোনবা ওচৰত কাৰবাৰ তাত দিলে যদি হয় যদি দিমদে সেনকেই অলপ বুজি চা কথাটো এই

টাইমটোতো গম পাইছোঁ এতিয়া কি কৰবি আৰ তো বাইকখন বাইকখন ঠেলে ঠেলে যাবা লাগিল নেকি মোৰ তোহাৰ তাতলেকি এই ইমান দূৰৰ পৰা এই বাইদেউ ব্যৱহাৰৰ কথা নকবি নলবাৰীৰ মানুহ আমি ব্যৱহাৰৰ কথা নকবি হেই ৰাতিপুৱাৰ পৰা ডে ডেলিভাৰীয়ে দি আছোঁ দিম দে দিম দে অলপ দেৰি হ'ব পাৰে দেই কিন্তু গধূলাকলেকি মই ট্ৰাই কৰিম দে হ'ব না দে হ'ব দে হ'ব দে হ'ব মই মই দিম দে দিম দে সোনকালে দিম এই বাইদেউ এইবিলাক নকৰবি নকৰবি আমাক এইগিলা কৰলি ওপৰৰ পৰা বহুত গালি দিয়ে কিয় সেনে কৰ দিম দে মই পাৰ্চেলটো কমপ্লেইন কৰবা নালগে দেচোন দে অঁ কমপ্লেইন নকৰবি দেই কিন্তু কমপ্লেইন কৰলি দিগদাৰ হ'ব দে হ'ব দে